ধৰ্ম আমি হিন্দু ধৰ্ম সকলোৱেই ভগৱানক বহুত বিশ্বাস কৰোঁ মানো আৰু ধৰি লওক সেই গতিকে আমি মানে সকলো মন্দিৰ বা নামঘৰত সকলোৱে যাওঁ কিন্তু আজিকালি মানে ল'ৰা ছোৱালীবিলাক এনেকুৱা হৈছে মানে তেহেঁতি এই মোবাইল হ'বৰ পৰা মানে ফোনটোতেই লাগি থাকে বা ফেচবুক হোৱাটছআপ এনেকুৱা মানে বস্তুবিলাকত লাগে থাকে সিহঁতৰ বহুত মানে জোৰ কৰিহে মানে যে এনেকৈ ইয়াত সেৱা কৰিব লাগে কিবা এটা পাতিলেও মানে ওচৰতে নাম গাই বা হেৰি কৰি আছে পূজা কৰি আছে সকলোৱে মানে কি ল'ৰা ছোৱালীবিলাক মানে কি মোবাইলটোতে ব্যস্ত হৈ থাকে সেই গতিকে মানে সিহেঁতক আচলতে আমি এইবিলাক আমাৰ নিজৰ ধৰ্মটোৰ কথা শিকাব লাগে তাৰ পৰা আৰু ল'ৰা ছোৱালীবিলাক মানে আগ্ৰহী হয় যাতে সেই বস্তুবিলাক আমি সিহঁতক মানে আমাৰ ধৰ্ম বা আমাৰ নীতি নিয়মবিলাক আমি এনেকৈয়ে পূজা পাতল আমি এনেকৈ কৰিব লাগে সেইবিলাক আমি সিহঁতক বুজাই বুজাব লাগে সকলোৱে মানে ধৰ্মৰ প্ৰতি মানে ভক্তিৰ প্ৰতি মানে সকলো আগ্ৰহী হ'ব লাগে ল'ৰা ছোৱালীবিলাককো আমি শিকাই সৰুৰ পৰাই আমি ল'ৰা ছোৱালীক শিকাব লাগে নিজৰ ঘৰতে ধৰি লওক আছে এখন মানে নামঘৰ সকলোৱে তাত সৰুৰ পৰাই যদি আমি সিহঁতক শিকাওঁ যে ৰাতিপুৱা সদায় গা ধুই ইয়াত সেৱা কৰিবা সেইটো যদি আমি শিকাওঁ তেনেহ'লে সিহঁতি মানে ডাঙৰ হ'লে সেইখিনিয়ে শিকিব ধৰি লওক আমি যদি সৰুৰে পৰাই নিশিকাওঁ তেনেহ'লে সিহঁতি মানে ডাঙৰ হ'লে আমাৰ ধৰ্মটো কিনো তোমালোক এইবোৰ হেৰি কৰি থাকা বা অকল ভগৱানকে হেৰি কৰি থাকা আজিকালিতো এইবোৰ কৰি নেথাকে এনেকৈ মানে ল'ৰা ছোৱালীবিলাকে ঘৰত মানে ক'বলৈ সুবিধা পায় সেই গতিকে সিহঁতক মানে সৰুৰে পৰাই মানে ধৰ্মমুখী হ'বলৈ শিকাব লাগে আজিকালিতো বহুতো ধৰি লওক হিন্দু মন্দিৰ মানে বাহিৰৰ দেশতো মানে ধৰি লওক বনাইছে তেওঁলোকেও মানে বহুত মানে আহে কৰে ধৰি লওক আমাৰ হিন্দু ধৰ্মটো সকলোৱে ভাল পায় সেই গতিকে মানে আমিও আমাৰ ল'ৰা ছোৱালীক মানে সৰুৰে পৰাই মানে এই ধৰ্মটোৰ প্ৰতি মানে আগ্ৰহী হ'বলৈ শিকাব লাগে